এই আনি বহিয়া

অ অ অ আপুনি কেনেকৈ চিন্তা কৰিছে আনিবলৈ অ আছে আছে হয় ময়ো সেইটোকে ভাবি আছোঁ অ সেয়াই চিন্তা কৰি আছোঁ মই টাইমে টাইমে লাগিব হয় বেছি হয় হয় ভাল অ

অ কিন্তু সেই ব দামে দামে পতা নাই এই পোৱালি আপোনাৰ ছহেজাৰ সাতহেজাৰ এনেকৈ কৈছে

অ এতিয়া লোকেলটো হ'ল ধৰক সেইটোতে ছয় সাত হাজাৰ কিন্তু সেইটো হ'লে আপোনাৰ ফাৰ্মৰ যিটো আনিবলৈ হ'লে সেইটো আপোনাৰ নাই কমেও ন দহ হেজাৰ টকা পৰি যায় এটা গাহৰি থাকিলেই আকৌ তাৰ ভিতৰতে অ তাৰ ভিতৰতে আকৌ মানুহ দুনুহৰ পৰা আকৌ হাজিৰা দুয়োটা লাগিবই ও দৰৱ পাতি থাকিলেই

অ কিন্তু বেয়া নহয় কিন্তু কিন্তু কষ্ট এটা আছে তাৰ মাজতে কিন্তু আৰু যদি কিবা এটা ফল পাবলৈ হ'লে কষ্ট কৰিবই লাগিব নহয় জানো অ অ অ যিকোনো ক্ষেত্ৰতে কষ্ট কৰিব লাগিব হয়

ধৰিছে অ

হ'লেও ও ও হয় হয় ও অ হয় বাৰু ও অ ঠিক আছে দিয়ক বাৰু ও